হয় মই এই কটন কলেজৰ ষ্টুডেণ্ট এজনে কৈছোঁ মই আপোনাৰ ৰেচিডেন্ট যোনটো উজান বজাৰত আছে ঘৰত মই পি জিৰ এখন চাইন বৰ্ড দেখিছিলোঁ মই অলপ সেইটো জানিব বিচাৰিছিলোঁ পি জিৰ ৰূম কেনেকুৱা ৰেট তাত কেইজন থাকিব দিয়ে বা কি আপুনি গোটেই ৰোলচখিনি মোক অলপ বুজাই দিব নেকি

মই মোৰ বেচ্চেলৰ ডিগ্ৰীৰ কাৰণে হেৰি এডমিচন ল'লো মই তিনিবছৰ আপোনাৰ পি জিত কাৰণে মই সেই ল'ব বিচাৰিছোঁ

থাকিম হয় মই গোটেই তিনি বছৰে থাকিম উজান বজাৰৰ হয় জনাব

হয় হয়

হয় ঠিক আছে জানিব পাৰি ভাল লাগিল ঠিক আছে মই ভাল লাগিল আপোনাৰ পৰা ইনফৰমেশ্বনখিনি পাই মই কাইলৈ গৈ আপোনাক ৰূমৰ এডভানচ বা যি লাগে মই এইখিনি দিম আৰু লগতে ৰূমটো এবাৰ মই চাব বিচাৰিম ঠিক আছে থেংক ইউ